কিতাপ মই ল'ৰালিৰ পৰাই পঢ়োঁ কিন্তু মই কিতাপবিলাক ধৰ্মশাস্ত্ৰবিলাক পঢ়িবলৈ প্ৰায় দুহেজাৰ দহ চনৰ পৰা মই আৰম্ভ কৰিছোঁ দুহেজাৰ দছ চনত মানে মই চাকৰি অৱসৰ লোৱাৰ পাছৰ পৰা মই ধৰ্মশাস্ত্ৰবিলাক পঢ়ি মই ভাল পাওঁ আৰু মই ধৰ্মীয়ৰ এটা অনুভৱ মোৰ সৎ স্বভাৱৰ কিছুমান আছে অৰ্থ আছে প্ৰমাৰ্থ আছে সেইবিলাক আমি নিজকে নিজেই পঢ়ি পিনে আমি উপলব্ধি কৰিব পাৰিছোঁ আৰু মোৰ ঠিক এই ঘৰুৱাভাৱে আমাৰ সমাজত যিবিলাক ধৰ্মৰ নীতি নিয়ম চলে সেইবিলাকক তাত আলোচনা বিলোচনা হয় ধৰ্মৰ অগ্ৰগতি বাঢ়ে সেইধৰণে মোৰ ভাবিছোঁ সমাজৰো উপকাৰ হয় বুলি আৰু আমাৰ নিজৰো উপকাৰ হৈছে বুলি কাৰণ ধৰ্মীয় শাস্ত্ৰবিলাকে আমাক বহুতবিলাক স্বভাৱ চৰিত্ৰকে আদি কৰি খোৱা বোৱা পিন্ধন উৰণৰ পৰা আদি কৰি আৰু মানুহৰ লগত আচাৰ ব্যৱহাৰ আৰু সম্বন্ধবিলাক ইজনৰ প্ৰতি সিজনৰ থকা আৰু ইজনে সিজনক এজন ভগৱন্তৰ স্বৰূপে ভগৱন্তৰ লগত তুলনা কৰা আমাৰ যিটো দিশ আছে আমি যিটো ধৰ্মীয় ভাৱ আছে আমি সেইমতে সেই বস্তুটো আমি উপলব্ধিও কৰিব পাৰিছোঁ আৰু ধৰ্ম শাস্ত্ৰবিলাক পঢ়ি আমাৰ মনবিলাক মুকলি আগতে ল'ৰালি বা ডেকা দিনৰ যিবিলাক আমাৰ ভাৱনা চিন্তা আছিলে সেইবিলাক আমাৰ পৰিত্ৰাণ ঘটিলে আমি এতিয়া সেই শাস্ত্ৰভাগৰ লগত আমি মিলি গ'লোঁ সেই সমাজৰ লগত আমি সেই বয়সস্থৰ যিখিনি আমাৰ সমাজ সেই সমাজৰ লগত আমি মিলিব পৰা হ'লোঁ তেখেতলোকৰ লগত মিলি কথা বতৰা পাতি ধৰ্মীয় শাস্ত্ৰবিলাকৰ আলোচনা কৰি আমাৰ ভাল লগা হ'ল আমি সময় বা ইজনে সিজনক চিনি পোৱা হ'লোঁ ধৰ্মৰ কি বস্তু জীৱ কি বস্তু তেনেকুৱাবিলাক আমাৰ মনলৈ ভাল ধৰণে ভাৱ আহিলে আৰু আমি নিজেই উপলব্ধি কৰিছোঁ তেনে কথা